হেল্ল' এইখন ডিব্ৰুগড় ৰেষ্টুৰেন্ট হয়নে মই ম'মো অৰ্ডাৰ কৰিছিলোঁ সোনকালে ডেলিভাৰী দিলে ভাল হয় যাতে মমোখিনি যাতে গৰম হৈ থাকে তাৰ বাবে সুব্যৱস্থা কৰি দিয়ে আৰু ইনছুলেটেড বেগ বা টেমাত ভৰাই দিলে ভাল হয় যাতে বস্তু মমোখিনি গৰম হৈ থাকে